হেল্ল' অঁ এইটো হেল্ল' এইটো শিৱ বুক ষ্ট'ল লাগিছে নেকি অঁ বাইদেউ মই মানে পৰখি আপোনালোকৰ দোকানৰপৰা অঁ প'ৰ শুনিছে অঁ আপোনালোকৰ দোকানৰপৰা আচাম ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ টেক্সট বুকখন লৈছিলোঁ মানে অঁ মই কিতাপখন তাতে দেখা নাছিলোঁ ঘৰত আহি দেখিছোঁ যে এইটো ভিতৰত এটা পেইজ ফলা আছে গোটেইটো ত' মই মানে এইটো ৰিটাৰ্ণ কৰিব বিচাৰিছিলোঁ কাইলৈ আপোনালোকৰ দোকান খোলা থাকিব নেকি হয় হয় পৰখি লৈছিলোঁ হয় ক'ত লিখা আছে বুলি ক'লে অ' অ' এইটো মই দেখা নাছিলোঁ অঁ দাদা আপোন আপুনি অকণমান অঁ আপোনা আপোনাক ৰিকুয়েষ্ট কৰিছোঁ বাইদেউ বাইদেউ চ'ৰি আপুনি মানে মোৰ মানে এইটো এতিয়া প্ৰ'ব্লেম দি আছে নহয় মই এতিয়া কি কৰোঁ এ মানে আপোনাক ৰিটাৰ্ণ কৰিলে ভাল আছিলে অঁ নহয় মানে মোৰ মানে ঘৰটো দূৰ হৈ যায় ন নহ'লে মই সেইদিনাখনেই হয়তো ৰিটাৰ্ণ কৰি দিলোহেঁতেন আৰু মই ঘৰত আহি দেখিছোঁ ন সেইটো কাৰণে আপুনি যদি অলপ মানে হেল্প কৰে মই এইটো মানে ৰিপ্লেচ কৰি ল'ম লাগিলে অঁ কাইলৈ আপোনালোকৰ দোকান খোলা থাকিব ন ঠিক আছে বাইদেউ হ'ব বাৰু থেংক ইউ বাইদেউ